হেল্ল' অঁ চুৰুজ দাদা হয়নে অঁ মানে এই মই লক্ষীশ্ৰী বৰুৱাই কৈছিলোঁ মানে মোৰ লগৰ এজনীৰপৰা আপোনাৰ ফোন নাম্বাৰটো পালোঁ সেই ফোন এটা কৰোঁ বুলি ল'লোঁ মানে কি মই বৰপেটা হেৰি দৌল উৎসৱ চাবলৈ যাম বুলি ভাবিছোঁ তাৰপৰা মানে আপুনি ফুৰি মানে যেতিয়া ভ্ৰমণ কৰিবলৈ আপুনি সহায় কৰে বুলি শুনিছোঁ সেইটো কাৰণে আপোনাৰপৰা কিবা সহায় পাম নেকি মানে তাৰে জানিবলৈ আপোনাক ফোন কৰিছিলোঁ তাকে আপুনি কিবা সহায় কৰিব পাৰিব নেকি আমি পাঁচ পাঁচজনী যাম

নাই নিজৰ গাড়ীত নহয় ইভাগে পেছেঞ্জাৰ গাড়ীতে যাম এনেকৈ তাত কিন্তু এনেকৈ অহা যোৱা কৰিবলৈ ভাড়াকে গাড়ী এখন লাগিব বাৰু

মানে মোৰটো তেনেকৈ তাত চিনাকি কোনোৱে নাই আপুনি কিবা এটা কৰি দিয়ক আৰু আপুনি হেৰিটো কৰি দিয়ক সহায় কৰি দিয়ক আৰু কেনেকৈ পাৰে

অঁ অঁ অঁ

অঁ

গেষ্ট হাউছত এনেই দামটো কেনেকৈ লয়

তাত এতিয়া খানা মানে খোৱা বোৱা ব্যৱস্থাটো আছেনে তাত এনেই মানে নিৰামিষবিলাক বা আমিষবিলাক কেনেকৈ দাম লৈছে

তাতে সেই অঁ তাকেই অকল মানে অনলি ছোৱালী যাব যে সেইটো কাৰণে অকণমান গাইড থকাটো লাগে আৰু নহ'লে এনেই হেৰি তাকে তাকেহে এইবাৰেই প্ৰথম যাম বুলি ভাবিছোঁ তাকে অলপ ভয়ো লাগি আছে যাতে অকল অকল মানে পাঁচজনী ছোৱালীয়ে যাব লৈছোঁ ন গাৰ্জেনো নাই তেনেকৈ তাৰপৰা সেইটো কাৰণে আপোনাৰপৰা সহায় অলপ বিচাৰিছোঁ কেনেকৈ পাৰে এতিয়া সহায় কৰিবলৈ বোলো সেইকাৰণে লগৰজনীৰ গুৰিত আপোনাৰ নাম্বাৰটো আছিলে ফোন কৰি বুলি ভাবি পিনে সেই ফোনটোকে কৰিলোঁ আৰু

হয় তাকে তাত যদি এনেকৈ গাড়ী ভাড়া লৈ থকা হয় তেনেহ'লে এনেই চাৰি পাঁচ দিনত মানে এসপ্তাহমানত কিমানমান এনেই পৰিবগৈ হেৰিটো দামটো অঁ অঁ অঁ তাকে তাকে

আৰু এই অঁ অঁ তাকে এই গেষ্ট হাউছবিলাকত মানে ৰূমৰ প্ৰতি এখন মানে বিচনা আছেনে কেইবাখনো এনেই থাকিব পৰা সুবিধা আছে বাৰু

অঁ হেৰি আকৌ দুজনী মানে ৰূম তাকে তাকে অনলি ছোৱালী যে সেইটো কাৰণে এক্সট্ৰাকৈ মানে থাকিবলৈকো দিগদাৰ হয় ৰূমটো বহল হ'লে ভাল হয় আৰু মানে অলপ চাই দিব ৰূম চুমবিলাক ভাল হ'ব লাগে আমি আমি তাত পোৱাৰ আগতে আপুনি চাই মেলি ৰেডি কৰি থৈ দিব মানে যাতে আমি গৈয়ে সোমাব পাৰোঁ অঁ অঁ যোৱা যোৱা সময়ত মই ফোন এটা কৰি দিম বাৰু আপোনাক ঠিক আছে ঠিক আছে হ'ব দিয়ক